এই বিষয়ে প্ৰথমতেই অতিকৈ ব্যৱহাৰজনিত আৰু ফলপ্ৰসূজনিত হিচাপে য়োগাক আমি ব্যৱস্থা হিচাপে গণ্য কৰোঁ য়োগাৰ মধ্যমেৰে এই বিষ বা অন্য শৰীৰত থকা ৰোগৰ প্ৰতিকাৰ কৰিব পাৰি বুলি মই অনুভৱ কৰোঁ আমি আমাৰ বিখ্যাত ভাৰতৰ এই য়োগা গুৰু বুলি আমি জনা ৰামদেৱ তেওঁ টেলিভিচনৰ মাধ্যমত সদায় তেওঁ য়োগাৰ জ্ঞানসমূহ আগলৈ প্ৰস্তুত কৰি থাকে সেই চাই চাই কৰা য়োগাসমূহ আৰু তাৰ উপৰিও যোন আমাৰ ঘৰত বা জীৱনত দৈনন্দিন কামবোৰ থাকে সেইবোৰ কৰাৰ পিছত এই আমাৰ শৰীৰত থকা বিষ বা সৰু সুৰা বেমাৰো ভাল হয় বুলি মই অনুভৱ কৰোঁ কাৰণ যদি আমি বেমাৰী বা বিষ হোৱা বুলি ক্ৰমান্ৱয়ে কাম কৰাৰ অভ্যাসটো নাশ কৰি থাকো তেনেহ'লে আমাৰ শৰীৰত তাৰ বেয়া প্ৰভাৱ পৰে বুলি মই অনুভৱ কৰোঁ শৰীৰত সদায় এটা কম পৰিমাণৰ হ'লেও কাম কৰি থাকিলে সেই শৰীৰটোৱে সেই কামৰ মাধ্যমেৰে ফিট বুলি যোন আমি ইংৰাজীত ব্যৱহাৰ কৰোঁ বা আমি ক'ব পাৰো হেলডি বুলি সেই বস্তুটোত সহায় কৰে